হয় কওকচোন

হয় হয়

অ আপুনি অসমীয়াও পাব বাকী আপুনি যদি বেলেগ কিবা খাব বিচাৰে সেইবিলাকো পাব আপুনি অসমীয়া আহাৰ খাবলৈয়ে পচন্দ কৰিব চাগৈ

হয় হয় ভালেই আপোনাৰ বহুত ভাল হয়

গোটেই থলুৱা খাদ্য আপুনি

আপুনি ৰাতিপুৱাৰ পৰা ৰাতিৰ আহাৰলৈকে ধুনীয়াকৈ খাব পাৰিব সকলো থলুৱা থলুৱা মানুহে বনায় আপুনি অকণো চিন্তা কৰিব নালাগে হয় আপুনি ইয়াত মাছ পাব মাংস যোনটোৱে আপুনি খাব বিচাৰে

নাই দাম চামবোৰ আপোনাৰ ধুনীয়া হেৰি বাজেটত আহে আপুনি দামৰ কথা একদম চিন্তা কৰিব নালাগে বেছি দাম ভৰিব নালাগে আপুনি হয় হয় মই বুজিছোঁ আপোনাৰ কথাটোত আপুনি দামৰ কথাটোও চিন্তা কৰিব নালাগে আপুনি খানাটো ধুনীয়া পাব মই কৈছোঁ নহয়

হয় হয় আপুনি ওচৰতে পাব আপুনি

ঠিক আছে দিয়ক ঠিক ঠিক আছে দিয়ক ঠিক আছে